অঁ লাকী কি কৰিছ অঁ এই মোৰ মানে কথা এটা তোক ক'বলৈ আছিলে এই মোৰ মানে গুৱাহাটীৰ যাব লাগিছিলে তোৰ বাছ তোৰ বাছৰ টাইম আছে চাৰে এঘাৰটা বজাত আৰু মোৰ বাছ ষ্টেণ্ডলৈও দূৰ হয় ন ত' সেইটো কাৰণে মানে মোক হেৰি লাগিছিলে এইটো কি মানে তালৈ যাব পৰা মানে কিবা অ'টো' চট' কিবা পাম নেকি অঁ মই চিনী মানে ইমান ভালকৈ নাজানো ন অঁ তই তই জান' নেকি অঁ তই বিকিডাক হ'লেও সুধি পেলাই মোক ক'বিচোন অঁ অঁ নাই মানে মোক একেবাৰে ঘৰৰ পৰা নিব লাগিব বাছ ষ্টেণ্ডলৈকে অঁ আৰু ফোন কৰিবি মানে হেৰি কৰি পেলাই অ' নাই মানে মই চাৰে এঘাৰটা বজাত পাবগেই লাগিব মানে নহ'লে বাছখন এৰি গ'লে দিগদাৰ হ'ব ন সেইটো কাৰণে অঁ তই এটা কাম কৰিবি তই বিকিদাক সুধি লৈ পেলাই মোক জনাবি আৰু বিকিদা যদি পাৰে ন একেবাৰে মানে মোক একেবাৰে মানে ভা ঠিক কৰি দিব ক'বি মানে অঁ নহ'লে প্ৰব দিগদাৰ হ'ব ন অঁ আকৌ সময়মতে নাপালেও দিগদাৰ হ'ব আৰু ৰাতিৰ কথা তাতে আৰু মোৰ বাছ ষ্টেণ্ডলেও দূৰ হয় যে যাবৰ কাৰণে নহ'লে দিগদাৰ হৈ যাব অঁ ঠিক আছে তই মোক ফোন কৰিবি হা অঁ অঁ ঠিক আছে দে অঁ